হেল্ল' হয় হয় দিম্পী হাজৰিকা হয় কওকচোন কোনে কৈছে আপুনি

হয় হয় ডিব্ৰুগড় আপুনি ডিব্ৰুগড়ৰ টাউনৰপৰা আপোনাৰ যোনটো দুলীয়াজান নাহৰকটীয়া ৰ'ড হয় নামৰূপ হয় সেই সেইটো ৰ'দত প্ৰথমতে যাব লাগিব গৈ কিনি তাত আপোনাৰ নামফাকে এখন গাঁও আছে তাতে আপুনি যাব লাগিব চুপাৰত আহিছে হয় ঠিক আছে আপুনি অঁ আপুনি নামৰূপ টাউনত নামিব নামৰূপ টাউনৰপৰা আকৌ আপুনি বলেৰ' লৈ আপুনি নামফাকে ফাকিয়াল গাঁও আছে তাত ফাকিয়াল গাঁৱত যাব লাগিব হয় হয় নিশ্চয় লগ পাব হয় হয় পাব পাব মানে নামফাকে গাঁওখন এখন খুব পুৰণি ঐতিহ্য গাঁও হয় খুব তাৰ আপোনাৰ প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া তাত আপোনাৰ এটা বুদ্ধিষ্ট মানে মন্দিৰ আছে বহুত পুৰণি পূৰা জন প্ৰচলিত হয় তাতে আপোনাৰ তাৰ পৰিৱেশটো বিৰাট ধুনীয়া তাৰপৰা আমাৰ এইটো ফাকিয়াল গাঁও হয় মানে ফাকিয়াল গাঁও হয় মানে টাইফাকে সম্প্ৰদায়ৰ মানে জনজাতি ইয়াত খুব বেছি দেখিবলৈ পোৱা যাব আৰু আপুনি কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু চাব বিচাৰে আমাৰ ইয়াত নামফাকে গাঁৱত আহি হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় মই কৈছোঁ আমাৰ ইয়াত মানে আপোনাৰ মানে জাতীয় সাজপাৰ বুলি ক'লে ফাকিয়াল ড্ৰেছ আছে আপুনি চাগৈ জানিব চবৰে নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ থাকে ন তেনেকুৱা ইয়াত টাইফাকে মানে জনগোষ্ঠীৰ মানে জাতীয় সাজপাৰ আছে টাইফাকে নিজৰ পৰম্পৰাগত খাদ্য আছে খাদ্য প্ৰণালী অলপ পৃথক হয় আপুনি যেনেধৰণে আহে আকৌ আপোনাৰ তেখেতৰ নিজৰ নিজৰ কৃষ্টি সংস্কৃতি বেলেগ সম্পূৰ্ণ বেলেগ পাব আমাৰ ফাকিয়াল গাঁৱত মানে যিহেতু ফাঁকিয়াল গাঁও ফুৰিবলৈ খুব ভাল পাব আপুনি টাইফাকে ঘৰবিলাক জানেই আৰু কেনেকুৱা হয় হয় অৱশ্যে আমাৰ গাঁৱৰ বাসিন্দা ঘৰৰতো থাকিব পাৰিব আপুনি মানে ইয়াত হোটেল চোটেলো পায় তেনেকৈ থাকোঁ বুলি ক'লেও পাৰিব আপোনাৰ নিজৰ সুবিধা অনুযায়ী য'ত থাকে আপুনি তেনেকৈ থাকিব পাৰিব হয় হয় নিশ্চয় মই থাকিম আপোনাক কিয় সহায় নকৰিম আমাৰ ইয়াত আপুনি ইমান দূৰৰপৰা ফুৰিব আহিব যেতিয়া মইতো সহায় কৰিমেই মই ইয়াৰ নিজৰ মানে ওচৰৰে হয় ন নিজৰ গাঁৱৰ মানুহ আপোনাক যদি সহায় নকৰিম কেনেকৈ হ'ব অঁ অঁ ঠিক আছে ধন্যবাদ আপোনাক লগ পাম নিশ্চয়